সৰু ল'ৰা ছোৱালীবিলাক আজৰি সময়খিনিত মনোৰঞ্জনৰ বাবে বিভিন্ন ধৰণৰ খেলা ধূলা কৰিব পাৰে বিশেষকৈ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি মানে বিশেষকৈ টেলিভিশ্যন বা তেনেকুৱা ধৰণৰ মোবাইলত ব্যস্ত থকা নাছিলোঁ তেতিয়া মানে আমি খেল পথাৰত গৈ খেলিছিলোঁগৈ বিভিন্ন ধৰণৰ খেল লগৰ ল'ৰাৰ লগত ক্ৰিকেট হওঁক ভলী বা এনেকুৱা ধৰণৰ কিছুমান লুকাভাকু কিবা কিবি খেল আমি খেলি এনেকৈ মনোৰঞ্জন পাইছিলোঁ আৰু তেনেদৰে খেলি আমি তা সময়বোৰ অতিবাহিত কৰিছিলোঁ আজিৰ সময়ত কিন্তু বৰ্তমান ইয়াত কিন্তু বৰ্তমান প্ৰজন্ম তেওঁলোকে খেলপথাৰত খেল খেলাৰ পৰিৱৰ্তে অন্য়তা মোবাইল গেম খেলিহে তেওঁলোকে সময় অতিবাহিত কৰিব বিচাৰে তেওঁলোকৰ মানে টেলিভিশ্যনৰ ক্ষেত্ৰত টেলিভিশ্যন চাই বা কিবা কাৰ্টুন চাই তেনেকৈ সময় অতিবাহিত কৰে কিন্তু আৰু মাক বাপেকেও এই ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিদিয়ে তেওঁলোকে বাহিৰত গৈ খেলিব নিদিয়ে ল'ৰা ছোৱালীক কিন্তু আমাৰ সময়ত আমি যেতিয়া আজৰি সময় পাইছিলোঁ তেতিয়া মনোৰঞ্জনৰ বাবে আমি কিতাপ পঢ়িছিলোঁ বা বাহিৰত লগৰ ল'ৰাৰ লগত খেলা ধূলা কৰিছিলোঁ বিভিন্ন ধৰণৰ খেল পুৰণা টাং গুটি কিবা কিবি আৰু লুকাভাকুৰ বা এনেকুৱা ধৰণৰ বহুত খেল মানে খেলিছিলোঁ